পানী নহ'লেতো কোনেও জীয়াই থাকিব নোৱাৰে পানীয়েই প্ৰাণ পানী অবিহনে কোনেও জীয়াই থকাটোৱে সম্ভৱ মোক দিনটোত পানীৰ কেনেকৈ প্ৰয়োজন হয় কিয় প্ৰয়োজন হয় এইটোতো ভাবিব লাগিলেতো বহুতেই কথা হ'ব ৰাতিপুৱা শুই উঠাৰ পৰা পানীৰ প্ৰয়োজন হৈ পৰে পানী কি কি বস্তুত লাগে বা কেনেকুৱা বস্তুত লাগে বুলি কেনেকৈ কওঁনো আৰু মানে শুই উঠাৰ পৰা যেতিয়া শুই উঠিলোঁ প্ৰথম অৱস্থাত মুখ হাত ধুলোঁ মুখ হাত ধোৱাতেও পানীৰ প্ৰয়োজন তাৰপিছত ৰাতিপুৱা শৌচ পেচাব কৰিব লাগিল তেতিয়াও পানীৰ প্ৰয়োজন তাৰপিছত গা ধুব লাগিল তেতিয়াও পানীৰ প্ৰয়োজন তাৰপিছত চাহ খাব লাগিল চাহ খাবলৈ যাওঁতেও চাহতো পানীৰ প্ৰয়োজন হয় তাৰপিছত যদিহে আমি ভাত খাব লাগে ভাত বনাওঁতে দাইল বনাওঁতে ধুওঁতে চাফা নহ'লেতো চাফা হ'ব ক'ৰ পৰা প্ৰতিটো ৰন্ধা বঢ়া কামত ধোৱা পখলা কাপোৰ ধোৱা বাচন ধোৱা প্ৰতিটো কামতে পানীৰ প্ৰয়োজন পানী অবিহনে আমি হয়তো এদিনো চলিব নোৱাৰিম যেতিয়া ভাত খাই উঠিম ভাত খাবলৈ যাম ভাত খোৱাৰ আগমূহুৰ্ততো আমাক হাতখন ধুবলৈ পানীৰ প্ৰয়োজন কাঁহীখন পখালি ল'বলৈ পানীৰ প্ৰয়োজন তাৰপিছত ভাত খাই উঠিলোঁ হাত ধুব লাগিল মুখ ধুব লাগিল নহ'লেতো ভাতৰ দাইল চাইলবিলাক হাততে লাগি থাকিব তেতিয়াও পানীৰ প্ৰয়োজন ইয়াৰ উপৰি আমি ভাত খাই উঠি হজমৰ কাৰণেও আমি পানী খাওঁ দেহত পানীৰ অতি প্ৰয়োজন আৰু খুব যেতিয়া গৰম পৰিব সেইদিনাৰ কথাতো বেলেগেই পানীটো গোটেই দিনটোতেই খাই থকা যায় গৰমত পানীয়ে প্ৰাণ হৈ পৰে পাই যেন ভাতো নালাগে চাহো নালাগে একো যেন পনীয়া বস্তু আৰু নালাগে একো যেন খাদ্য নালাগে যেন পানীয়ে খাই থাকিম পানীয়ে খাই থাকিম পানীয়ে খাই থাকিম এনেকুৱা এটা পৰিস্থিতিৰ মুখামুখি হোৱা যায় তাৰপিছত আমি ৰাতি শোৱাৰ সময়লৈকে গোটেই দিনটোৰ কাম কাযৰ উপৰিও ৰাতি শোৱা সময়লৈকে আমাৰ পানীৰ প্ৰয়োজন হয় দিনটো যেতিয়া আমি ওলাই গ'লোঁ তেতিয়া বটলত পানী ভৰাব লগা হয় পানী ভৰাই নিওঁ কাৰণ আমি যি খাদ্যই নাখাওঁ কিয় তাৰপিছতে আমাক পানীৰ প্ৰয়োজন হয় ৰুটি খালেও ৰুটি খাই উঠি এঢোক হ'লেও আমি পানী খাওঁ নহ'লে আমাৰ

কিবা যেন আধৰুৱা হৈ থাকে কিবা যেন আধৰুৱা হৈ থাকে মানে পানী নাখা নোখোৱালৈকে মানে শান্তি নেলাগে অশান্তি এটা হৈ থাকে এঢোক হ'লেও পানী খাব পালেহে শান্তি হয় যিকোনো খোৱা বস্তু খাই উঠি তাৰপিছত আমি দিনটো চলিলোঁ দিনটো যদি বহুত ৰ'দত খোজ কাঢ়িব লাগে অলপ দূৰ খোজ কঢ়াৰ পিছতে মানুহটো যদি ঘামি যায় ঘামি যোৱাৰ পিছত পানী পিয়াহ লাগে তেতিয়া পানীৰ প্ৰয়োজন হৈ যায় তাৰপিছত ঘৰলৈ ঘূৰি আহিলেও আকৌ গা ধুব লাগিল তেতিয়াও পানীৰ প্ৰয়োজন এই আকৌ যদি পিয়াহ লাগি থাকে পানী খাব লাগিল আকৌ যদি অন্য খাদ্য খাব লাগে কাপোৰ ধুব লাগে ঘৰ মচিব লাগে খাদ্যৰ যিকোনো কামতে পানীৰ প্ৰয়োজন হৈ থাকে পানী অবিহনে কোনো জীৱ জন্তুৱেই জীয়াই থাকিব নোৱাৰে জীৱ য'ত আছে তাত পানী লাগিবই সেইটো তাৰ কোনো গত্যন্তৰ নাই সেইটো অৱশ্যম্ভাৱী যে লাগিবই আৰু নোহোৱাতো কেতিয়াও কৰিব নোৱাৰে তাৰপিছত যদিহে পানী আমি গছ গছনি ৰুওঁ পশু পক্ষী ঘৰত পালন কৰোঁ সিহঁতকো আমি পানী দিব লাগিব পানী নহ'লে সিহঁতো জীয়াই থাকিব নোৱাৰে মই এইমাত্ৰ ক'লোৱেই যে জীৱ মানেই পানী লাগিবই প্ৰতিটো জীৱ যদিহে পানী নাথাকে চববিলাক মৰহি যাব গছ গছনিও মৰহি যাব পানী নাপালে সি শুকাই গৈ লগতে মৰ মৰহি গুচি যাব মৰহি মৰি থাকিব